ভিন্ন ৰঙৰ কথা ক'বলৈ গ'লে আমি প্ৰাথমিক ৰং মিত্ৰ ৰং সেইসমূহৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ বা ৰামধেনু ৰং যদি ক'বলৈ যাওঁ ৰঙা নীলা হালধীয়া সেউজীয়া ক'লা বগা আদি সেই ৰংসমূহ আৰু ৰংসমূহ প্রাকৃতিকভাৱেও কিছুমান তৈয়াৰ কৰা হয় আৰু যদি আমি কিছুমান গছৰ পৰা ফুলৰ পৰা আদিৰ পৰাও ৰং তৈয়াৰ কৰা হয় আৰু প্ৰত্যেকটো ৰঙৰ ধৰ্মৰ আৰু তাৰ কিছুমান নিয়ম আৰু ৰঙৰ প্ৰশিষ্ট থাকে আৰু এয়া আমি মেইনলি যদি ক'ব যাওঁ ৰাষ্ট্ৰীয় পতাকাখনত থকা তিনিটা ৰঙৰ অৰ্থ যদি ভাবোঁ ক'বলৈ হ'লে তাৰ সেই তিনিটা ৰঙে সেই গেৰুৱা ৰংটোৱে শান্তি আৰু দেশপ্ৰেমৰ কথা উল্লেখ কৰে আৰু বগা ৰংটোৱে সত্য আৰু শান্তি বুজায় ঠিক সেইদৰে সেউজীয়া ৰংটোৱে কৃষিৰ ওপৰত ভিত্তি কৰে ভিত্তি কৰে সেই ৰাষ্ট্রৰ পতাকাখনত আৰু গেৰুৱা ৰংটোৱে ত্যাগক বুজায় আৰু ই সাহসৰ প্ৰতিক হয় বগা ৰংটো আমি সদায় শান্তিৰ বুলি ধৰোঁ আৰু ঠিক সেইদৰে বেলেগ বেলেগ কালাৰবিলাকৰো কিছুমান গুণ আছে যেনে ৰামধেনুত থকা সেই সাতোটা ৰঙে আমি সেয়া তাৰ ঠিক তেনেকৈ আৰু বেলেগ বেলেগ কালাৰ যেনে ক'লা ৰংটো আমি

বিভিন্ন কামত যেনেকৈ প্ৰয়োগ কৰোঁ আৰু ঠিক তেনেকৈ ৰঙা ৰঙটো আমি খুব পলাশৰ ৰং বুলি আমা খুব মানে এটা ভাল লাগে আৰু সেই ৰঙটো আমি বহুতে পলাশৰ ৰঙৰ পৰা জুবিন চবে সেই গান গায় সেই ৰঙা ৰঙটো তাক কিছু কিছু সংখ্যা কিছু এইটো বিপদৰ ৰং বুলিও কোৱা হয় যেনে কিছুমান ঠিক তেনেকৈ বগা ৰংটো সকলোৰে প্ৰিয় হয় আৰু সেই ৰংটো আমি শান্তিৰ আৰু সাহসৰ প্ৰতীক বুলি যিদৰে সন্মান কৰো প্ৰায় সকলোৰে প্ৰিয় ৰং হয় আৰু ঠিক তেনেদৰে গোলপীয়া কালাৰটোৰো খুব ভাল লগা এটা কালাৰ হয় বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ বাবে সেই ৰংটো খুব প্ৰিয় হয় গোলপীয়া ৰঙটো আৰু সেউজীয়া ৰঙটো খুব প্ৰিয় হয় সকলোৰে প্ৰকৃতিখনৰ সেই সেউজীয়া ৰঙেই সকলোৰে মন খুব উৎফুল্লিত কৰি ৰাখে শান্তি আৰু স্বাস্থ্যসন্মত কালাৰ বুলি ধৰা হয় ঠিক তেনেকৈ আৰু তেনেকৈ বিভিন্ন ভিন্ন ৰঙৰ ভিন্ন ৰঙৰ দ্বাৰাই ভিন্ন মানুহৰ মনৰো কিছুমান কথা আহে কালাৰ লৈ আৰু মই ভাবোঁ কিছুমান কালাৰ ব্যক্তি বিশেষে পৃথক পৃথক হয় আৰু সেই কালাৰসমূহ সেই ব্যক্তিজনৰ ব্যক্তিত্বৰো কিছুমান প্ৰকাশ কৰে যেনে আমি ডাক কালাৰ ডাঠ চোলা এটা যদি গৰম দিনত পিন্ধোঁ বেছি গৰম অনুভৱ কৰা হয় বা সেই ঠিক তেনেদৰে গৰমত যদি এটা খুব কোমল পাতল পিন্ধা হয় তেতিয়া মানুহটোৰ ঠাণ্ডা যেন অনুভৱ কৰা হয় আৰু ঠিক সেইদৰে শীতকালত সদায় গৰম আৰু উজ্জ্বল কালাৰ কিছুমান পিন্ধিলে ভাল লাগে ডাঠ ধুনীয়া কালাৰ পিন্ধিলে ভাল লাগে বা গৰম অনুভৱ হয় সেই ঠাই সময় ভেদে ৰঙৰো বহু কথা আহি পৰে